অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজীৰ বা দৰে বা আন ভাষাৰ দৰে দ্বাৰা প্ৰভাৱিত কৰিছে কাৰণ যিহেতু আজিকালি আমাৰ ইস্কুল কলেজ সকলো ঠাইতে আমাৰ অসমীয়া ভাষাৰে প পঢ়োৱা নহয় বা আমাৰ নানা ধৰণৰ কামত আমাক ইংৰাজী ভাষা বা সংস্কৃত ভাষা বা হিন্দী ভাষা বেলেগ নানান ধৰণৰ ভাষা আমাক ব্যৱহাৰ কৰিবলগীয়া হয় আৰু যেতিয়া আমি সেই ভাষাবোৰ ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ এটা স্বভাৱ বনি যায় স্বভাৱ হৈ যায় আমি সেইবোৰ ভাষাৰ কিছুমান শব্দ আমি ব্যৱহাৰ কৰাত যেনে আজিকালি আমি চাহ খাওঁতে পিয়লা বুলি নকৈ আমি কাপ বুলি কওঁ বা বা থাল বুলি নহয় আমি প্লেট বুলি কওঁ এনেকৈ আমি চাহ বুলি নহয় টি তেনেধৰণৰ আমি শব্দ ব্যৱহাৰ কৰোঁ আৰু আজিকালি যিহেতু মানুহে মোবাইল ফোন টেলিভিশ্যন টিভি সেইবিলাক বস্তুৰে বহুত অন্য ভাষাৰ বস্তু শিকে শিকে আৰু আমাৰ আজিকালি স্কুলবিলাকত বেছিভাগ প্ৰাইভেট স্কুলে ইংলিছ ইংলিছেৰে পঢ়োৱা সৰুৰে পৰা আৰম্ভ কৰে ত' আমাৰ আমাৰ অসমৰ মানুহবিলাকে সৰু পোৱালিবিলাকে ডাইৰেক্ট ইংলিছ ভাষাই শিকে প্ৰথমৰ পৰাই ত' তাৰ দ্বাৰা সিহঁতে অসমীয়া শব্দ গম নাপায় ভা ভালদৰে ত' শিকিবও নোৱাৰে সুবিধাও কম পায় অসমীয়া ভাষা লগত শিকিব ত' সেইকাৰণে আমাৰ অসমীয়া ভাষা নানান ধৰণেৰে আমাৰ ভাষা প্ৰভাৱ পৰিছে কাৰণ আমাৰ আজিকালি আমাৰ অসমীয়া ভাষা যেনে লিখিত ভাষা আজিকালি ব্যৱহাৰ বহুত কমেই কৰা হয় নানান ধৰণৰ মানুহে অসমীয়া কথাত ইংৰাজী শব্দ বা হিন্দী শব্দ ব্যৱহাৰ কৰি কোৱা হয় তাৰ দ্বাৰা আমাৰ অসমীয়া ভাষা বহুত প্ৰভাৱিত হৈছে